হয় আমাৰ ইয়াত ওচৰৰে এজন ডেকাই এখন নতুন পাঠশালা খুলিছে তাত সকলো ধৰণৰ সংস্কৃতিৰ কাপোৰ পোৱা যায় তাত দাদাজনে নিজৰ লগতে গাঁৱৰ আধাসং সংখ্যক মহিলাকো উৎসাহ দিছে কামৰ বাবে আৰু তেখেতৰ ওচৰত নানা ধৰণৰ সংস্কৃতি জড়িত হৈ থকা বস্ত্ৰ পোৱা যায় তাৰ বহুতেই যিকোনো ক্ষেত্রত নৃত্যই হওক বা যিকোনো ক্ষেত্রত ভাওনাই হওক তাৰ পৰা কাপোৰ নিবলৈ অৰ্ডাৰ কৰে নাইবা নিজে আহি লৈ যায় দাদাজনৰ লগতে আমি সকলোৱে তেখেতৰ ওচৰৰ পৰা কাপোৰ ক্ৰয় কৰিবলৈ আমি সহজতে পাওঁ দাদাজনে নিজেও উপযুক্ত এটা ইনকাম কৰি আছে আৰু আমাকো এটা ইনকামৰ পথ দেখুৱাইছে দাদাজনে কাপোৰৰ তাঁতশালটোত তাত তাঁতীশালৰ কাপোৰো পোৱা যায় তাত

তাঁতীশালৰ কাপোৰ ব'বলৈ তাঁতশালত শিপিনীও বহুতে আমাৰ ওচৰৰ পৰা যায় তাত লাচিতৰ দিৱস হোৱাৰ দিৱসৰ টাই আহোমৰ কাপোৰো পোৱা যায় টাই আহোমসকলে যিকোনো যি ধৰণৰ কাপোৰ পৰিধান কৰে দাদাসকলৰ তাঁতশালত সেইবিলাক সংস্কৃতিৰ কাৰণেও কাপোৰ পোৱা যায় দাদাসকলে বহুতেই ভাল কাম কৰিছে আমাৰ গাঁৱৰ এখন নামন নামত ল'বলগীয়া কাপোৰৰ পাঠশালা খুলি উলিয়াইছে আৰু আমাৰ ওচৰতে আৰু এজন দাদা আছে যিয়ে পেণ্ডিং কৰে পেণ্ডিং কৰি পিনি বহুত দূৰ দূৰলৈ দূৰ দূৰণিলৈ পঠিওৱা হয় পেইন্টিংবিলাক হয় আমাৰ ইয়াত সেই দাদাকেইজনেই বহুত সংস্কৃতিৰ লগত জড়িত হৈ থকা বস্তু আৰু সামগ্রী তৈয়াৰ কৰি গাঁৱৰ আধাসংখ্যক মহিলা পুৰুষক সংস্থাপন দিছে